অঁ গোলাঘাটৰ ইনুপ্ৰভা বৰা হয়নে বাৰু অঁ মই এই গুৱাহাটীৰপৰা আহিছোঁ মই ৰঞ্জন বৰা এই মোৰ লগৰ এজনে আপোনাৰ নাম্বাৰটো দিলে এই মই মানে এতিয়া ট্ৰেইনেৰে অঁ মই এই ট্ৰেইনেৰে আহি আছোঁ এই অলপ দেৰি পিছত গোলাঘাট পামগৈ আৰু মোক মানে থকাৰ ব্যৱস্থাটো কৰি দিব লাগিছিলে এনেকৈ থাকিবপৰা সুবিধা আছে নেকি বাৰু তাতে

আৰু থকা খোৱাখিনিৰ উপৰিও আৰু এনেকুৱা এনেই ফুৰিবলৈ কৰিবলৈ যাবপৰা জেগা হ'বনে ওচৰে পাঁজৰে ক'ৰবাত

অঁ এনেই এই বাট পথৰ বাট পথবোৰ কেনেকুৱা ভালেই নে অঁ অঁ বাকী এই গাড়ীবোৰ কেনকুৱা চলে

নাই নাই অলপ দেৰি পিছত পামগৈ আৰু পালেগৈ মই আপোনাক ফোন এটা কৰিম বাৰু

অঁ

নাই নাই মই অকলে আহিছোঁ এই গোলাঘাটলৈ ফুৰিবলৈ এপাক আহিলোঁ বুলি ভাবিলোঁ বহুত দিনৰেপৰাই মন এটা গৈ আছিলে ফুৰিবলৈ ক'ত যাওঁ ক'ত যাওঁ এই গোলাঘাটলৈকে আহিলোঁ আৰু ফুৰি যাওঁ বোলো এই বন্ধ দিনকেইটা ঠিক আছে বাৰু মই পালে আপোনাক ফোন কৰিম দিয়ক

অঁ অঁ ঠিক আছে তেনে দিয়ক